আমাৰ বাগিছাখন চোৱা চিতা কৰোঁতে বিশেষ ধৰণৰ সমস্যাৰ সৃষ্টি নহ'লেও কিন্তু কিছুমান পোক পতংগই আমাৰ ফুলবোৰ যথেষ্ট পৰিমাণে নষ্ট কৰিছে আৰু তাৰবাবে আমি কীটনাশক দৰব কিনি আনি আমি তাত প্ৰয়োগ কৰিছোঁ যাৰ ফলত ফুলবোৰ সুৰক্ষা পাইছে